মই এবাৰ দৌৰিব গৈছিলোঁ আৰু সেইবাৰ মানে এবাৰ মানেনো কি মই সাধাৰণতে দৌৰিয়ে থাকোঁ ৰাতিপুৱা গধূলি হওক ৰাতিপুৱা সোনকালে উঠি দৌৰিব যাওঁ আৰু ৰাতিপুৱা মানে গধূলি সময়তো ৰাতি মানে বেলি মাৰ যোৱাৰ পিছত আকৌ দৌৰিব যাওঁ গধূলি সময়তো দৌৰাৰ সময়ত মই বিশেষকৈ যোন মানে যিডোখৰ স্থানলৈ মানে যিডোখৰ জেগালৈ যাবলগীয়া হয় সেইডোখৰ জেগালৈ যাবৰ কাৰণে মই সাধাৰণতে সেইডোখৰ জেগা কথা ভাবি থাকোঁ আৰু ভবাৰ লগে লগে যেতিয়া জেগাডোখৰ কিছুমান ঠাই মানে জেগাডোখৰ কিছুমান সৌন্দৰ্য কথা মনলৈ আহে তেতিয়া স্পীডটো অলপ বাঢ়ি যোৱাৰ নিচিনা হয় আৰু কিছুমান কথা ভাবিবলগীয়া হয় যাৰ জৰিয়তে মই সেই ঠাইকণত মানে জোৰলৈ গৈ থাকোঁ দৌৰি সেই জেগাডোখৰ পাবলৈ সক্ষম সোনকালে আৰু দৌৰিবৰ কাৰণে মানে সোনকালে পাওঁ দৌৰি যাবৰ কাৰণে অকমান সাহসো পোৱা নিচিনা হয় আৰু কিছুমান কাৰণো আছে যাৰ যিবোৰ কাৰণৰ কথা ভাবি ভাবি দৌৰিব গ'লে সোনকালে পোৱাগৈও নিচিনা হয় আৰু সোনকালে পোৱাৰ লগতে দৌৰি গৈও ভাল লাগে যিবোৰ কথা শুনি আৰু বা ভাবি আৰু মই সাধাৰণতে দৌৰিব গ'লে গান লগাই লওঁ বা এনেকৈ কিছুমান মটিভেশ্যনেল স্পিচ শুধি লওঁ বা গান শুনি শুনি দৌৰিব গ'লেও অলপ ভাল লাগে আৰু মনটো ৰিলেক্স নিচিনা লাগে আৰু মনটো শান্তি পোৱা নিচিনা লাগে আৰু তাকেই মোৰ ভাইটি ভণ্টিসকলকো কওঁ দৌৰিব যোৱাৰ সময়ত কিছুমান সপোনৰ কথা ভাবিব লাগে যিবোৰ সপোন পাবৰ কাৰণে কষ্ট কৰিব লাগে আৰু কষ্ট কষ্ট কৰিলেহে যিহেতু আমি ফল পাম সেইকাৰণে কষ্ট কৰিব লাগে আৰু ভাইটি ভন্টিসকলকো দৌৰৰ ক্ষেত্ৰত ইয়াকে পৰামৰ্শ দিম যে সিহঁতিও যাতে দৌৰাৰ সময়ত কিছুমান সপোনৰ কথা ভাবি দৌৰে আৰু গান বা কিবা এটা শুনি শুনি দৌৰিলে ভাল হয় আৰু বেলেগ কথা ভাবিবলৈ টাইমো নোপোৱা নিচিনা হয় আৰু মনটোও ভাল লাগি থাকে গান শুনি শুনি দৌৰিলে আৰু মোৰ প্ৰিয় খেলুৱৈ বুলি ক'বলৈ গ'লে হিমা দাস হিমা দাসে আছে বিশ্ব দৌৰৰ কিবা প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰি তেওঁ অসমৰ স্থান মানে অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিলে আৰু তেওঁৰ কাৰণেই অসমৰপৰা এগৰাকী খেলুৱৈ ওলালে আৰু তেওঁ এতিয়া অসম আৰক্ষীত ডি এছ পি স্থানত আছে নেকি আৰু সেইবাবে দৌৰিব লাগে আৰু তাকে দৌৰাও আমি বহুত কিছুমান মানে বহুতো স্থানত উপলক্ষিত হ'ব পাৰোঁ আৰু তাকে আৰু সিমানেই